অঁ বাইদেউ নমস্কাৰ মই মই ধেমাজিৰপৰা কৈছিলোঁ আপোনাৰ নাম্বাৰটো মই বাইদেউ এগৰাকীৰপৰা কালেক্ট কৰিছিলোঁ আপোনাৰ বিষয়ে শুনিছোঁ মানে আপুনি বৰপেটাত থাকে আৰু ইয়াৰপৰা যোৱা মানুহবিলাকক জেগাবোৰ দেখাই বুলি কৈছিলে সেই তাকে বোলো আমিও অঁ হয় মই ধেমাজিৰপৰা কৈছিলোঁ আপোনালোকৰ হয় হয়

মই বাইদেউগৰাকীৰ নাম নামটো পাহৰিলোঁ তেওঁ বোলে বৰপেটালৈ যাওঁতে আপুনি তেওঁক লৈ গৈছিলে লগত অঁ তাকে আমিও যাম বুলি ভাবিছোঁ এইবাৰ দৌল উৎসৱ চাবলৈ আমি এই ডিচেম্বৰ মাহমানত যাম আপোনাৰ আমি ছজন মানুহ যাম

অঁ নিজৰ গাড়ী লৈ যাম অঁ নিজৰ গাড়ী লৈ যাম আপোনাৰ তাত থকাৰ ব্যৱস্থা হয়

তাত এনেই চাব লগা চাব লগা বস্তু তাত এনেই কি আছে বাৰু কি কি আছে তেনেকুৱা বিশেষ

আমি এসপ্তাহৰ কাৰণে যাম

হোমষ্টে হোমষ্টে এটা ল'লে কেনেকৈ কেনেকৈ পৰে আৰু আপুনি বনাই দিলে কেনেকৈ পৰিব বাৰু

দুজনীয়া ৰূমটোত কি অকল আমি দুজনী মানুহহে থাকিব পাৰিম নেকি অঁ অঁ হয় হয় তাৰপৰা আৰু হেৰি ফুৰা মেলাটো এক্সট্ৰা

ঠিক আছে বাৰু বাকী আপোনাৰ খবৰ ভাল আপোনাৰ ঘৰত সদস্য অঁ বাকী আপুনি কিবা কৰে নে কি

বৰপেটা বৰপেটা মানে আপোনাক পাৰ্মানেণ্টনে নে পাৰ্মানেণ্টলি থাকে নে কি

অঁ ঠিক আছে ঠিক আছে হ'ব ধন্যবাদ